অঁ হেল্ল' অঁ মৰমী ভাল ন অঁ এই ভাল ভাল এই হেৰি আকৌ দিচাং পানী দিচাং মুখত যে বানপানী হৈছে নাই বানপানী সেইকাৰণে অলপ সাহাৰ্য দৰকাৰ হৈছিলে অঁ হয় তাকে হেৰি উলিয়াই অকমান সাহাৰ্য হেৰি কৰিলে ভাল হয় উলিয়াই প্ৰদান কৰিলে ভাল হয় মানুহবোৰৰপৰা সাহাৰ্য অকমান তুলি অকল তাৰ মানুহবোৰ মানে বিশেষকৈ এতিয়া বানপানীৰ কাৰণে কাপোৰ কানি মানুহক একো কাপোৰ কানি চব উটি গল যে উটি গ'ল অঁ গতিকে মানুহৰপৰা সেইবোৰ সাহাৰ্য যদি কোনোবাই পুৰণা কাপোৰ আছে কম্বল আছে লেপ তুলি অঁ লেপ তুলি যি বস্তু আছে অকমান সাহাৰ্য তেনেকৈ উঠাই দিলে আৰু টকা পইচা কোনোবাই খোৱাবস্তু যদি দিয়ে অঁ খোৱাবস্তু যদি দিয়ে অঁ অঁ আৰু দোকানৰপৰা কিবা সাহাৰ্য উলিয়াই দিব পাৰিব নেকি অঁ দোকানৰপৰা অঁ সেই দোকানৰপৰা খোৱাবস্তু অলপ অলপ বিচাৰিলে যদি কিবা কোনোবা মানুহৰ ঘৰৰপৰা যদি দৰৱ পাতি পায় বিশেষকৈ এতিয়া বানপানীৰ কাৰণে মানুহৰ জ্বৰ হৈছে বা ডিচেণ্টেৰি হৈছে বিভিন্ন ধৰণৰ বেমাৰ হৈছে কোনোবাই যদি দৰৱ মানুহৰ ঘৰত যদি কোনোবা আছে নোখোৱা বা খবৰ আপোনাৰ হেৰিটো তাৰিখটো চাই ল'ব তাৰিখটো চাই মেলি আপুনি ভালকৈ আনিব সাহাৰ্য দৰৱ পাতিটো চাই ল'ব দৰৱ পাতি আছে জ্বৰৰ দৰৱ আপোনাৰ লাগিব তাৰপাছত মানুহ অঁ মানে

অঁ আকৌ অঁ আকৌ আঁঠুৱাৰ বিশেষ দৰকাৰ হ'ব কিয় বানপানীয়ে মানুহৰ বানপানীৰ কাৰণে মহৰ অকমান হেৰি বেছি হৈছে মহ বেছি হৈছে তাৰপাছত আঁঠুৱা কিলাৰ ধূপ তাৰপাছত তেনেকৈ ধূপ লাগিব যিটো মহ মৰা ধূপ তাৰপাছত এই তেনেদৰে আৰু মানুহ সহায় কৰিবলৈ ভাত চাউলৰপৰা আদি কৰি দাইল চাইল অলপ দৰকাৰ হৈছিলে মানে ভাত বনাই দিবলৈ বান বানপানী হোৱা মানুহসকলৰ কাৰণে অলপ যদি খাদ্য দিবপৰা হয় মানুহ হেইগৰাকীমানলৈ আমি অকণ দিলে ভাল হয় আৰু মানুহখিনি অকমান সকাহ পায় সেইকাৰণে হেৰি অকমান চেষ্টা কৰক

অঁ যোনে যেনেকৈ পাৰে সেই তেনেদৰে অকণমান বেচেৰা বানপানীৰ মানুহখিনিৰ কাৰণে অকমান সহাৰ্যটো উলিয়াই দিলে অঁ সোনকালে তেনেকৈ উলিয়াই দিলে বেছি ভাল বুলি ভাবোঁ আৰু মানে আমি যিখিনি লাগি দিলে মানুহৰ কাৰণে অকমান সুবিধা হয় তাকে সেইটোৱে ক'লোঁ ঠিক আছে বাৰু দিয়ক তাকে